অঁ হয় কওকচোন হয় হয় কওকচোন কওঁ কওঁ কৰি আছোঁ আৰু এতিয়া অ বনাই দিব পাৰিম বাৰু বনাই থোৱাও আছে খালি হেৰিয়ে আৰু বিছনা মানে কাঠৰ কথা আছে নহয় কি কাঠ লাগিব কি কথা আছে আছে বনবগৰি আছে আপোনাৰ তিতাচপা আছে তেনেকৈ এইবোৰ গন্ধসুই এইবিলাক কাঠ আছে বস্তু ফিনিচিং ভালেই হ'ব খালি বস্তুটো কামটো কৰাৰ আগত আপুনি মোক কেনভাছ এটা কৰিব লাগিব আপোনাৰ এইখনত ভাল কাঠটো লগাই দিলে মই সাত হাজাৰ টকা পৰিব হয় বাৰু আপুনি আহিবচোন চাবহি মই কিবা এটা মিলাই মেলি দিম বাৰু পাব পাব ছটা থাকোঁ বাৰু এই ঘৰ ওচৰতে মোৰ

অঁ আহিব আহিব হ'ব হ'ব আহিব আহিব